মোৰ জীৱনকালত মনত ৰৈ যোৱা শিক্ষক বুলিবলৈ তেনেকুৱা এজন ব্যক্তিক মই ক'ব নোৱাৰোঁ মোৰ প্ৰায় মোৰ প্ৰাথমিক শিক্ষাৰ পৰা মোৰ উচ্চ শিক্ষাৰ আৰ লৈকে মোৰ শিক্ষাৰ লগত জড়িত যিমান কেইজন শিক্ষয় শিক্ষয়িত্ৰী আছে সকলো মোৰ কাৰণে সকলোৱে মোক গুৰুত্ব প্ৰদান কৰি আহিছে আৰু মোৰ শিক্ষাৰ বাটটো আগবঢ়াই তেওঁলোকে নিছে এই ক্ষেত্ৰত যদি মই এজন ব্যক্তি বুলি কওঁ তেনেহ'লে উচ্চ শিক্ষাৰ সময়ত মোৰ যিজন শিক্ষাগুৰু আছিলে তেওঁ মোক প্ৰত্যেকটো ক্ষেত্ৰতে বহুত জ্ঞান দিছিলে বা কিবা নোৱাৰা ক্ষেত্ৰত যদি মই তেওঁক কিবা কওঁ বা সোধো তেওঁক তেনেকুৱা একো বেয়া নোপোৱাকৈ মোক তেওঁ সময় দিছিলে আৰু সেইকাৰণে মই তেওঁলোকৰ ওপৰত বহু মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকক যে তেওঁলোকে মোক এই মোৰ শিক্ষাৰ এতিয়ালৈকে মোৰ শিক্ষা জীৱনটো শেষ হোৱা নাই হ'লেও মোৰ যিমানখিনি মই মোৰ জীৱনত মই এতিয়ালৈকে যিমানখিনি শিক্ষা অৰ্জন কৰিব পাৰিছোঁ তেওঁলোকৰ কাৰণে সেইকাৰণে মই তেওঁলোকৰ ওপৰত চিৰকৃতজ্ঞ হৈ ৰম